হয় হয় কওক

হয় ঘৰটো আপোনাৰ কেনেকুৱা টাইপৰ

হয় আচাম টাইপৰ ঘৰটো আপোনাৰ পুৰণি হৈ গৈছে নহয় আপুনি কৰিব পাৰে নিজা ধৰণে খুব সুন্দৰকৈ সজাব পাৰে ঘৰটো যিহেতু ঘৰটো সজোৱা হৈ আছেই তাত মাত্ৰ নতুনত্বখিনি আপুনি দিব লাগে আৰু ইচ্ছা কৰিলে আপুনি সন্মুখৰ যিখিনি ঠাই আছে বাৰান্দাজাতীয় যিখিনি আছে আপোনাৰ ঠাই সেইখিনি ঠাইখিনি আপোনাৰ বহলনে বহল তেতিয়া আপুনি তাত যিটো অকণমান চট দিয়া ঘৰৰ নিচিনাকৈ অকণমান ডেক'ৰেচনটো কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ তাত আপুনি চিম্ব'লিক কিবা লগাবও পাৰে সেইখিনিত ভাল লাগিব আৰু ভিতৰৰ ঠাইখিনি আপোনাৰ ৰুমবোৰৰ ৰংবিলাক যদি অকণমান সলনি কৰি দিয়ে তাতো ভাল লাগিব আৰু সেই চুকবিলাক মানে খুব সুন্দৰকৈ সজাবলৈ যত্ন কৰিব আৰু লগতে যিবিলাক আপোনাৰ ফাৰ্নিচাৰ আছে সেইবিলাকত আপুনি স্পেচটো বেছি পাবৰ কাৰণে বিভিন্ন ধৰণৰ আপুনি তাত বক্স লগাব পাৰে আজি কালি যিবিলাক চ'ফা থাকে ধৰক চ'ফাত আপুনি বক্স ফিটিং কৰিও আপুনি সেইবিলাক ডেক'ৰেচন কৰিব পাৰে আৰু এতিয়া আপোনাৰ ৰুমটো যদি সৰু ৰুম তেতিয়া খুব ধুনীয়াকৈ আপোনাৰ বস্তুখিনি চেটিং হৈ যাব আৰু ৱালত আপুনি বক্স মানে ফিটিং কৰিব পাৰে ইচ্ছা কৰিলে আৰু আজিকালিতো বহুত সুন্দৰ সুন্দৰ দামী দামী আপোনাৰ ফুল পোৱা যায় সেইবিলাকো আপুনি ডেক'ৰেচন কৰিব পাৰে খুব সুন্দৰকৈ ভিতৰুৱাকৈ এনেধৰণে কামবোৰ কৰিব পাৰে যাতে আপোনাৰ যিবিলাক দুৱাৰ আছে ধৰক দুৱাৰত যদি আপোনাৰ ৰংবোৰ পুৰণি হৈছে সেইবিলাক অকণমান নতুন আজিকালি পেপাৰ যিবিলাক পাই ৱালপেপাৰ টাইপৰ সেইবিলাক আপুনি তাত ব্যৱহাৰ কৰিব পাৰে তেনেকৈ ঠিক অন্য ৰুমবোৰো আপুনি তেনেকৈ কৰিব পাৰে ফাৰ্নিচাৰবিলাক অকণমান যদি ইফাল সিফাল কৰি আপুনি চেটিং কৰে আৰু লগতে সেইবিলাক বক্স যদি লগাই দিয়া হয় তেতিয়া আপোনাৰ বহুত ঠাই ওলাব হয় কেইটা ৰুম আছে মুঠতে আপোনাৰ হয় হয় আপুনি একো চিন্তা কৰিব নালাগে আপুনি পিছলে কোন সময়ত আপুনি সেইখিনি কৰিবলৈ ইচ্ছা কৰিছে সেইখিনি আমাৰ লগত যোগাযোগ কৰক আমি সুন্দৰকৈ আপোনাৰ ঘৰত কোনখিনি ঠাইত কি হ'ব পাৰে সেইখিনি আমি চেটিং কৰি ধুনীয়াকৈ আমি কৰোৱাই দিব পাৰিম হয় নিশ্চয় নিশ্চয় ধন্যবাদ হয়